আমাৰ গাঁৱত নৃত্যশিল্পীসকলৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ বুলি ক'বলে বিশেষ একো নাই কিন্তু যিহেতু আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া নৃত্য এটা প্ৰদৰ্শন কৰিবলে যায় বা নাচিবলে মেলিবলে যায় বাকৌ যিটো কৰ্মশালা বুলি ক'লেতো কৰ্ম আমাৰ গাঁ বিশেষকে গাঁৱলীয়া ল'ৰা ছোৱালীয়েটোো কৰ্মশালাতে বিশেষ বেছিভাগ যোগদান দিয়ে কিন্তু কৰ্মশালাটো যোগদান দিয়ে সেইেতটো নিজৰ সা সুবিধাটোৰ কথা ক'বলে গ'লে নিজৰ চৰকাৰৰ ফালৰ পৰাতো একো নহয় একো নাপায় কিন্তু নিজৰ সুবিধা অনুযায়ী ঘৰখনৰ পৰা খৰচ পাতি কৰিলেহে কৰ্মশালাটোত মানে সংস্থাপন দিব পৰা হয় কিন্তু যেতিয়া চৰকাৰীভাৱে পঢ়িব যায় তেতিয়া চৰকাৰীভাৱে সাহাৰ্য সা সুবিধা পায় কিন্তু আমাৰ ঘৰুৱা যিটো কৰ্মশালা হিচাপত দিয়া হয় গাঁৱলীয়া ল'ৰা ছোৱালী গাঁ কৰ্মশালাত দিলে মানে কৰ্মশালাৰ পৰা যিখিনি বস্তু পায় সেইখিনিয়ে বাদ্যযন্ত্ৰৰ পৰা আদি কৰি বিশেষ বস্তু নাই বাদ্যযন্ত্ৰখিনিয়েতো পাব যেতিয়া কৰ্মশালা অনুষ্ঠিত হোৱাৰ পাছত যেতিয়া এটা জেগাত প্ৰদৰ্শন কৰিব যাব লাগে তেতিয়াতো সম্পূৰ্ণ খৰচ পাতিটোো নিজৰেই হয় গাড়ী ভাড়াৰ পৰা ধৰি দনী বটীয়াকে গ'লে দনিকে গ'লে ধৰক নিজৰে খৰচ গাড়ী ভাড়াও নিজৰে খৰচ সা সুবিধা বুলি ক'বলে গ'লে মই সেইখিনিয়ে ভাবোঁ মানে কি বেলেগ এখন দেশত বেলেগ এখন অনুষ্ঠান বেলেগ এটা ঠাইত অনুষ্ঠানটো কৰিব যাবলগীয়া হ'লে মানে নিজৰে খৰচ পাতি হয় আৰু গাড়ী ভাড়াটো নিজেই দিব লাগে আৰু ড্ৰেছ পাতিটোৰ কথা আহে ড্ৰেছ পাতিটো নিজেই খৰচ বহন কৰি সকলোখিনি কিনি আনিবলগীয়া হয় আৰু সা সুবিধা বুলি ক'বলে গ'লে নিজৰে খৰচ বুলি ভাবোঁ আৰু আৰু বিশেষভাৱে নৃত্য এটা কৰিবলৈ বেলেগ দেশত গ'লে বেলেগ গাঁও বেলেগ জেগাত গ'লে মানে নিজৰে খৰচ প্ৰতিজন মাক দেউতাকে ল'ৰা ছোৱালীটোৰ কাৰণে নিজে খৰচ পাতি কৰিবলগীয়া হয় খোৱা বোৱাটো কেতিয়াবা দিলেও মানে ইমান সুবিধাজনক নহয় মই ভাবোঁ উপযুক্ত ধৰণে মানে প্ৰশিক্ষণ সা সুবিধাটো নিজৰেই সা সুবিধাটো নিজৰ আৰু তাত কোনো মানে কোনো ধৰণৰ সা সুবিধা পাইছোঁ বুলি ক'ব নোৱাৰি আৰু আমাৰ মানে কি গাঁৱলীয়া অঞ্চলত যিমানখিনি ল'ৰা ছোৱালী বেলেগত পঢ়োৱা হয় নৃত্য নৃত্যই পঢ়োৱা হওক বা বেলেগ কিবা হ'লেও সব নিজৰে খৰচ আৰু চৰকাৰীভাৱে গ'লে মানে সা সুবিধা এটা পাব কিন্তু নিজৰ ফালেদি পঢ়িব যা গ'লে মানে নৃত্যৰ ওপৰত পঢ়িব গ'লে মানে নিজৰ টকা পইচা পা ধৰি সকলোখিনি বস্তু নিজৰেই খৰচ মই ভাবোঁ সা সুবিধা বুলি ক'লে মানে নিজৰ ওপৰত নিজকে বুজায় মানে নিজৰ ওপৰত সকলোখিনি মানে আছে আৰু আৰু মোৰ গাঁৱত কি নৃত্যশিল্পী নৃত্যশিল্পী থাকি মানে যিমানখিনি আমি দেখিছোঁ বেলেগত দোৱনিত মানে নৃত্যৰ ওপৰত যেতিয়া কোনো এজন ছাত্ৰ বা ছাত্ৰী পঢ়িব যায় সকলোখিনি ঘৰৰ পৰাই নিবলগীয়া হয় সকলোখিনি খৰচবোহণ নিজৰে হয় যেতিয়া দোৱনিকে যায় পঢ়িবৰ কাৰণে পঢ়িব গ'লেও সেই নিজৰে খৰচ আ প্ৰতিটো অকল নৃত্য বুলিয়ে নহয় প্ৰতিটো ক্ষেত্ৰতে সব নিজৰ নিজৰ অধিকাৰ সেইটো কাৰণে মই ভাবোঁ সা সুবিধা বুলি ক'লে ইয়াত কোনো মানে চৰকাৰী বুলি নাহে আও

পঢ়া শুনা নৃত্য প্ৰদৰ্শনৰ কাৰণেও ন বেলেগ নৃত্য এটা কৰিবলে গ'লেও নিজৰেই খৰচ বিহু নৃত্য এটা কৰিবলে গ'লেও নিজৰেই খৰচ আৰু যিকোনো এটা নৃত্য কৰিবলৈ হ'লে নিজৰেই খৰচ